এই ঘৰত মানুহৰ কিতাপ কিয় থাকিব লাগে কিবা এটা কথা এটাক বুজি পাবলৈ হ'লে আমুকখন কিতাপতে চাচোন ও আজিকালি ল'ৰা আকৌ সেইবোৰ নাই অকল মোবাইলটো মোবাইলটো মোবাইলটো পিটিকা আঙুলি মৰা এইবোৰে কৰি থাকিব কিতাপখনৰ বোলে আমুকতো কথা ক'ত আছে বিচাৰি চালেই কিতাপত তন্ন তন্নকৈ লিখা আছে কিতাপটো আমাৰ কিমান বিপদৰ বন্ধু কিমান জ্ঞানৰ ভঁৰাল তাত কি আছে আমাৰ মানুহে ভালকৈ বিচাৰি চালেহে দেখিব আজিকালি ল'ৰা আৰু স্কুললৈ যাব লাগে কলেজলৈ যাব লাগে গৈ আহি আৰু কিতাপটো টেবুলত থ'লে আৰু আৰু কিতাপৰ ওচৰলৈ যাবলৈ সময় নাই সেই একেবাৰে আকৌ পিছদিনা যাবৰ সময়তে কিতাপখন ল'লে আৰু গ'ল কিতাপৰ ভিতৰত বাঘেই আছে নে ঘুণেই আছে নে কি আছে একো ক'ব নোৱাৰে আজিকালি হেৰৌ পুখুৰী বোকা পিটিকিলেহে মাছ পাবি বোকা নিপিটিকিলেই এনে ওপৰত মাছটো থাকিব নেকি ঠিক তেনেধৰণে আজিকালি ল'ৰা ছোৱালীবোৰ কি যে হ'ব কিতাপ আৰু প কিনিব লাগে কিনিলে যি বোকাত পিটিকিছে সি ভাল গৰৈ মাগুৰ পাইছে ঠিক তেনেকৈ যি কিতাপ আনি ভালকৈ তন্ন তন্নকৈ চাইছে সি জ্ঞান পাইছে বুদ্ধি পাইছে নজনা কথা জানিবলৈ পাইছে এতিয়া সেইকাৰণে কিতাপ পত্ৰবিলাক ভালকৈ আমি সংৰক্ষিত কৰিব লাগে এতিয়া গাঁৱতো আমাৰ গাঁৱে গাঁৱে কিছুমান পুথিভঁৰাল থাকিব লাগে বহুতখিনি লুপ্ত হৈ যোৱা কিতাপ এই পুথিভঁৰালতেই পোৱা যাব সেইবিলাক কিতাপতে বহুত দৰকাৰীকতা থাকে বহুত দিনৰ জ্ঞানৰ ভঁৰাল থাকে সেইবোৰ আমি চালি জাৰি চালেহে আমি ভৱি অতীতত হৈ যোৱা কিছুমান কথা আমি আকৌ দুহাৰী মুখৰ আগতে আমি বুজিবলৈ মানে পাৰোঁ কিন্তু কিতাপ যদি আছেই তাক যদি কোনো নেমেলেই নাচায় নপঢ়েই তেতিয়াহ'লে কিতাপৰ গাত দায়নে নে মানুহৰ গাত দায় এতিয়া গৈ থৈ পেলাই সেই আমি এইটো পোৱাহে নাই সেইটো পোৱাহে নাই তে বিচাৰিলেহে পাবা কিতাপতে আছে সেইকাৰণে এতিয়া উঠি অহা প্ৰজন্মক আমি কিতাপ পত্ৰ আনকি ক'ৰবাত ফটা বাতৰি কাকত এখন পৰি থাকিলে তাক চাব লাগে হয়তো তাত কিবা এটা দৰকাৰীয়ে এডভাৰটাইজ এটা কিবা দিছিলে এই চাকৰি সংক্ৰান্ততেই কিবা এটা দিছিলে সেই তেনেকুৱা নিচিনাবিলাকো থাকে এতিয়া আমাৰ উঠি অহা প্ৰজন্মই যাতে এই কিতাপ পত্ৰবিলাক ভালকৈ সংৰক্ষিত কৰে আৰু পুথিভঁৰাল গাঁৱে ভূয়ে প্ৰতিষ্ঠিতা কৰি বহুত দিনৰ আগৰ পুৰণা কিতাপবিলাকৰ পৰা জ্ঞান আৰ্জন কৰিবলৈ সক্ষম হয় আগৰ পুৰণা কিতাপবিলাকত যিবিলাক তথ্য যিবিলাক জ্ঞান আছিল আজিকালি সেইখিনি পাবলৈকে নাই আগৰ যিবিলাক কথা আমি ক খ শ্ৰেণীটো পাইছিলোঁ কিছুমান কথা লিখিছিলে যে মদ ভাং খাই মানুহ অধুগতি যায় আজিকালি বি ফৰ বল চি ফৰ কেট এইবোৰ ওলালে এইবোৰ কাৰবাৰ তথাপিতো বা যায় কি নহওক কিতাপে আমাক অলপ জ্ঞানৰ পোহৰ দিছে ল'ৰা ছোৱালীবিলাকক ছবি দিছে মন ভাল লাগে তেওঁবিলাকে সেইবিলাককে চাই অকণমান অনুশীলন কৰি পঢ়াত মনোযোগ দিছে এইবিলাকেই আজিকালি আৰু বৰ্তমান